অঁ নলবাৰী আছোঁ আছোঁ বাকী এনে ঘৰত মানুহ ভালেই আছে আছে সব আছে দে ঠিকে আছে দে সব অঁ ৰাস হ'ব বোলে নলবাৰীত

জনাবিচোন যাম বুলি ভাবি আছোঁ এতিয়া কিবা এতিয়া যাবা পাল্লিতো যামেই এতিয়া কামৰ একো ঠিক নাই না আঁ থাকা জেগা আছে না নাই

ডাঙাৰকে হ'বনে কি বাৰু ডাঙৰকে হ'ব বুলি শুনিছোঁ অঁ অঁ হয় দে হয় দে এতিয়া অঁ সৰুগিলা কাৰণে ভালেই হ'ব দে এনেই কিমানকে চাব গেছিনা পেন্দেলখান ৰাসৰ অঁ মই দে তাহাঁতোক সব ঠিক ঠাক হৈছিনা নাই মই হেই এখন গাড়ী ভাড়া কৰি যাম একেলগে বেলি থাকোঁতে যাম ৰ' আৰু অঁ দেচোন সিবা এতিয়া যামে দেখোন মই যাম বুলি ভাব্ছোঁ ইতা ঘৰৰ মানুহক কৈ চাওঁ ঘৰৰ মানুহ অঁ দে হ'ব দে যাম দে অঁ দে